মোৰ প্ৰিয় যোগাসনৰ ভংগীমা হ'ল সূৰ্য নমস্কাৰ আৰু পদ্মাসন মানে মই প্ৰায় ৰাতিপুৱা উঠি পেলাই এই দুটাই কৰোঁ কাৰণ এতিয়া মোৰ অলপ বয়সো হৈছে আৰু স্বাস্থ্যও সিমান ভালে নাথাকে গতিকে আমি যদি বেছিকৈ যোগাসন কৰোঁ আমাৰ স্বাস্থ্যও ভালে থাকিব আমাৰ দিনটোও শুভ যাব মানে আমাৰ অনুভৱটো যি সেইটোৱে আমাৰ দিনটোত হয় গতিকে আমাৰ অনুভৱটো যদি শুভ থাকে দিনটোও শুভয়ে যাব গতিকে মানে বাকী বাকীবোৰ ইমান সহজ নহয় যদিও মই সূৰ্য নমস্কাৰ আৰু পদ্মাসনটো কৰোঁ সদায় ৰাতিপুৱা কেতিয়াবা নোৱাৰিব পাৰোঁ কিন্তু সদায় কৰোঁৱে আৰু আৰু সূৰ্য নমস্কাৰৰ হেৰিটো মানে কিহৰ কাৰণে কৰোঁ কিয় প্ৰিয় সেইটো মানে হ'ল আমাৰ যিটো সূৰ্যৰ ৰশ্মি মানে আমি সূৰ্য দেৱতাক পূজা কৰোঁ দিনটো ভালে যাওক বুলি স্বাস্থ্য ভালে থাকক আৰু সূৰ্যৰ যিটো ৰশ্মি সেইটো আমাৰ স্বাস্থ্যৰ কাৰণে আমাৰ স্কীণৰ কাৰণে খুবেই ভাল যিটো আমাৰ ভিটামিন চি হয় গতিকে আমি সূৰ্য ৰাতিপূৱাৰ সূৰ্যৰ কিৰণটো আমি ল'ব লাগে ৰাতিপুৱাৰ শীতল বতাহ আমি ল'ব লাগে সদায় তেতিয়া আমাৰ স্বাস্থ্য সদায় ভালে থাকিব আৰু পদ্মাসনটোও তেনেকুৱাই ভাল আমি কৰিব লাগে সদায় বাকী সূৰ্য নমস্কাৰ আমাৰ আশীৰ্বাদৰ কাৰণে যাতে আমি সূৰ্যৰ পৰা আশীৰ্বাদ পাওঁ সূৰ্য দেৱতাৰ পৰা ধাৰ্মিকভাৱত সেইটো কাৰণে আৰু পদ্মাসন যিটো হয় সেইটো আমাৰ হ'ল পদুম ফুলৰ পাহিৰ আকৃতিৰ ধৰণৰ হয় আৰু পদ্মাসনটো সেইটো কৰা বেছি টান নহয় বাকী যোগাসনবোৰ কৰা অলপ টান আৰু মোৰতো এতিয়া বয়স হৈছে গতিকে আমিবোৰ ইমান নোৱাৰো গতিকে যিটো মানে সহজ সেইটোৱে কৰিলে আমাৰ স্বাস্থ্যও ভালে থাকিব আমাৰ দেহাও ভালে থাকিব আমি বেছিকৈ চিকিৎসালয়ত যাবও নালাগে আৰু সম্পূৰ্ণ মানে দেহা ঠিকে থাকিব আৰু নমৰালৈকে গতিকে সকলোৱেতো কৰাটো খুবেই প্ৰয়োজন সকলোৱে সৰুৱে হওক বা ডাঙৰেই হওক সূৰ্যৰ কিৰণ পোৱাটো খুবেই প্ৰয়োজন স্বাস্থ্যৰ প্ৰতি ধ্যান ৰখাটো সকলোৰে কাৰণে খুবেই প্ৰয়োজন গতিকে মইয়ো মোৰ স্বাস্থ্যৰ প্ৰতি খুব ধ্যান ৰাখোঁ কাৰণ মই মোৰ স্বাস্থ্যক খুব ভাল পাওঁ আৰু যিটো আমাৰ সূৰ্যৰ মানে যিটো ভিটামিন চি আহে সেইটো আমাৰ স্কীণৰ কাৰণে আমাৰ শৰীৰৰ কাৰণে খুবেই ভাল গতিকে সেইটো সেইটো সকলোৱে গ্ৰহণ কৰাটো খুবেই প্ৰয়োজন ৰাতিপুৱা সোনকালে উঠি মইটো ৰাতিপুৱা চাৰিটামানত উঠোঁ উঠি গৰমপানী এগিলাছ খাওঁ তাৰপাছত আমি মোৰ বান্ধৱী মোৰ বান্ধৱীকেইজনী আৰু মই গৈ অলপমান মানে যোগাসন বা এনেকে এনেকে এনেকে এনেকে দৌৰা হেৰি কৰোঁ বাকী সেয়াই আৰু